আমি অসমীয়াৰ পৰা ইংৰাজীলৈ প্ৰায় অনুবাদ কৰিবলগীয়া হয় ইয়াৰ কাৰণ আমাৰ শিক্ষা আমাৰ শিক্ষা অসমীয়া মাধ্যমৰ বাবে মই অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিবলৈ হ'লে মোৰ মোবাইলৰ সহায় লওঁ প্ৰায় মোৰ মোবাইলত থকা গুগুল ট্ৰান্সলেট এপটোৰ দ্বাৰা মই সহায় লওঁ মোৰ অভিজ্ঞতা বুলিবলৈ তেনেকুৱা নাই কেতিয়াবা কিছুমান শব্দ বা বাক্যই অৰ্থ নজনাৰ বাবে কোনো লোকৰ ওচৰত অপ্ৰস্তুত হ'বলৈ বাধ্য হওঁ সেইবাবে মই অনুবাদমূলক কিছুমান কিতাপ অধ্যয়ন কৰিবলৈ লৈছোঁ আৰু সেই কিতাপসমূহে মোক বহু ক্ষেত্ৰত সহায় কৰিছে আৰু সেই কিতাপসমূহ অধ্যয়ন কৰি মই বহুক্ষেত্ৰত উপকৃত হৈছোঁ বুলি ক'ব পাৰোঁ